আমি গাৱঁলীয়া মানুহ খেতিয়কৰ ল'ৰা আমাৰ খেতি মানে প্ৰধান আমাৰ সম্বল আমি যেতিয়া ফাইভ ছিক্সত পঢ়ি থাকো আমাৰ ঘৰৰ সকলো মানুহেতো পথাৰলৈ যাবই লাগে খেতিৰ কাৰণে যাবই লাগে আমাৰ সেইখিনি সময়তে মা আৰু দেউতা বা দাদাহঁতো খেতিৰ কাৰণে পথাৰলৈ যায় আৰু আমি মানে কি কৰোঁ যোৱাৰ সময়ত মায়ে ক'ব যে তহঁতে স্কুল যোৱাৰ আগতে চাউল প্ৰসাদমুঠি বনাই থৈ যাবি আমি নিৰুপায় আমি মানে কি কৰোঁ সেইমতেই আৰু তেতিয়া মানে কি আৰু আমাৰ ইমান হেৰি নাছিল চৌকাই ব্যৱস্থা কৰিব লাগে তেতিয়াতো গেছৰ ব্যৱস্থা নাছিলেই গতিকেই আমি সেইখিনি সময়তে স্কুল যোৱাৰ আগে আগে চৌকা জ্বলাই তাত আমি চাউল প্ৰসাদটো বনাব লাগে আৰু বনাই আমি স্কুললৈ আকৌ ধুমাধুম ওলাই গা পা ধুই চাউল প্ৰসাদ লৈ আমি যাব লাগে প্ৰায়বিলাক আমাৰ মানে কি হয় ঠাণ্ডা ভাতেই আমাৰ সেইখিনি সময়ত বেছি ব্যৱহাৰ হয় কাৰণ আমি এই ৰাতিপুৱা বনোৱা আহাৰটোৱে আমি দুপৰীয়া স্কুলৰপৰা আহি আকৌ তাকে খাব লাগে আকৌ কেতিয়াবা এনেকুৱা হয় ৰাতিও সেইটো চাউল প্ৰসাদে আমি খাব লাগে তেনেকুৱা এটা অৱস্থা হয় চাউল প্ৰসাদটো আমি বনাওৱেই কিয় আমি খেতিয়ক শ্ৰেণীৰ মানুহৰ ল'ৰা গতিকে আমাক চাউল প্ৰসাদটো বনাবলৈ আমাক মা দেউতাই সৰুতেই প্ৰশিক্ষণ দিছেতো গতিকে তেনেকৈয়ে আমি চাউল প্ৰসাদটো আমি বনাওঁ তাৰপিছতে এই ডাঙৰ হোৱাৰ লগে লগে যেতিয়া সংসাৰ হ'ল সংসাৰ হোৱাৰ লগে লগে আইগৰাকী কেতিয়াবা অসুবিধাত থাকিলে বনাওঁঁ তেনে অহৰহ তেনেকৈ নহয় আৰু আইগৰাকী অসুবিধা যেতিয়া হয় তেতিয়া চাউল প্ৰসাদটো বনাব লাগে আৰু সেই চৌকাত আমাৰ তেতিয়া গেছৰ তেনেকুৱা প্ৰভিজন নাছিলে গেছৰ ব্যৱস্থা নাছিলে আমি চৌকাতে চাউল প্ৰসাদটো বনাব লাগে আৰু তাৰপিছতেই এতিয়া যেতিয়া ল'ৰা আৰু ছোৱালী ডাঙৰ হ'ল তেওঁলোকে কৰিবপৰা হ'ল তেতিয়াহ'লে তেওঁলোকে নিজেই সেই চাউল প্ৰসাদটো আমাক যেনেকৈ মাহঁতে আগতে প্ৰশিক্ষণ দিছিল সৰুতে ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীকো তেনেকৈ আমি প্ৰশিক্ষণ দিছোঁ তেওঁলোকে তেনেকৈয়ে চাউল প্ৰসাদটো বনাই গতিকে এতিয়া তাৰপিছতে যেতিয়া বয়স হ'ল যে আপোনাৰ বয়সো হ'লে বুদ্ধি হ'ব ভাল এতিয়া বয়স হোৱাৰ লগে লগে কি হৈছে এই আমাৰ সমাজৰ বহুতো কাম আমি নিজেই কৰিব লাগে আমি যিহেতু আমাৰ এখন সমাজ আছে শ্ৰীমন্ত শংকৰদেৱ সমাজ সেই সমাজখন আমিয়ে গুৰি ধৰোতাঁ বুলি ধৰিব লাগে সেই সমাজখনত আমাৰ চাৰিজন পাঁচজনমান আমাৰ বাপ বান্ধৱ আছে আমাৰ যেনেকৈ ৰন্ধনৰ কাৰণে বা কেঁচা প্ৰসাদৰ কাৰণে এনেকে ভাগে ভাগে আছে গতিকে সেই ৰন্ধন প্ৰক্ৰিয়াটোৰ কাৰণে আমি তিনিজনমান বাপে অহৰ্নিশে আমি কৰিব লাগে তাতে আমি চৌকাতে কৰোঁ আমি গেছত কিন্তু ইমান সুবিধাজনক নাপাওঁ কিয় আমি সৰুৰপৰা চৌকাতে কৰি কৰি আমাৰ এটা হেৰি হ'ল আৰু গেছৰ খাদ্যটো আৰু চৌকাৰ খদ্যটোৰ অলপ পাৰ্থক্য আছে চৌকাত বনোৱা খাদ্যখিনি যি সুন্দৰ পোৱা যাব কিন্তু গেছৰ খাদ্যটো তেনেকৈ পোৱা নাযায় যেনেকৈ গেছত আপুনি মাছ মাংস বনাওঁক তেচ টেষ্ট নাপাব তৃপ্তি নহ'ব কিন্তু আপুনি চৌকাত যদি বনাই চৌকাত বনোৱা জুইত বনোৱা যিটো মাছ মাংসৰ স্বাদ সেই স্বাদতো বহুত উন্নত আছে গতিকে তেনেকৈয়ে আমি আজি পৰ্য্যন্ত এতিয়া ৰাজহুৱা ভাবেতো এই মাহটোত হয়তো চাৰি পাঁচটা ছটা সেৱালৈকে আমি আমি এই তেনেকৈয়ে চৌকাতে বনাওঁ এই গৰমত যি তাপ তাপতো আমি চৌকাতে আমি চাউল প্ৰসাদমুঠি বনাওঁ আমি এই অন্নপ্ৰাশন বিবাহ বিবাহ পৰ্ব হওক বা মৃতকৰ মূল সেৱা হওক বা বাৰ্ষিক সেৱা হওক এই সকলোতে আমি এই চাউল প্ৰসাদৰ ব্যৱস্থা ৰাখেই আজিকালিওটো আৰু গাখীৰ পানীৰ যি ভেজাল গতিকে ৰাইজে আজিকালি গাখীৰ পানীৰ ব্যৱস্থা নকৰি চাউল প্ৰসাদৰ ব্যৱস্থা কৰে কিন্তু আমাৰ সমাজত মানে মাছ মাংসটো ব্যৱহাৰ নহয় নিৰামিষটোৱে হয় আমি সেইয়ে সকলো নিৰামিষবিলাক আমি চাউল প্ৰসাদটো আমি চৌকাতে বনাওঁ গতিকে আমাৰ মাহটোত ধৰক চাৰি পাঁচটা ছটা আমাৰ তেনেকুৱা অনুষ্ঠান থাকেই আমি সেই চাউল প্ৰসাদৰ ব্যৱস্থাটো কৰাটো গতিকে এনেকৈয়ে আমাৰ চাউল প্ৰসাদ কৰাৰ আমাৰ সৰুৰপৰা আমাৰ এটা অভ্যাস হৈ গ'ল আৰু আমি এতিয়ালৈকে সেই চাউল প্ৰসাদৰ কাম কৰি আছো